বৰ্তমান ভাৰতত শিক্ষা ব্যৱস্থাটো অতীতৰ তুলনাত অতীততকৈ উন্নতি উন্নত হৈছে বুলি ক'ব পাৰোঁ কাৰণ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা বিভিন্ন পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ পাইছোঁ বেটী বচাও বেটী পঢ়াও এই এই আইনৰ দ্বাৰা এই যিখন আইন চৰকাৰে হাতত লৈছে এই আইনৰ জৰিয়তে গাঁৱৰ বিভিন্ন গাঁৱৰ চুকে কোণে বহুতো শিশুসকলক কন্যা সন্তানসকলক যি অৱহেলি অৱহেলাৰ দৃষ্টিৰে চাই তেওঁলোকক শিক্ষা দিবলৈ আগবাঢ়ি আহিছে পিতৃ মাতৃসকল যথেষ্ট সচেতন হোৱা আমি দেখিবলৈ পাইছোঁ আগৰ তুলনাত বৰ্তমান উন্নত হৈছে বুলি ভাবোঁ তথাপিও বহুত ঠাইত বহু জেগাত এতিয়াও নাৰী হত্যা নাৰীৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলা আমি দেখিবলৈ পাইছোঁ সেইবোৰ তেওঁলোকক লিংগ লিংগ নিৰ্ণয়ৰ জৰিয়তে লিংগ হত্যা তেনেকুৱা এতিয়াও চলি আছে বহু ঠাইত বিশেষকৈ বিহাৰত যথেষ্ট এই ক্ষেত্ৰত কন্য়া সন্তানসকলক যথেষ্ট ঘৰুৱা কাম কাজত মাজতে সীমাৱদ্ধ কৰি ৰাখিব বিচাৰে ওলাই আহিব অহাটো তেওঁলোকৰ তেওঁলোকে ওলাই অহাতো নিবিচাৰে পিতৃ মাতৃসকলে আৰু ডা জ্যেষ্ঠজনে যথেষ্ট শাসন চলাই বৰ্বৰ অত্যাচাৰ চলোৱাও আমি দেখিবলৈ পাওঁ এই এই সকলোবোৰ যাতে পোহৰলৈ আহে চৰকাৰে বিভিন্ন পদক্ষেপ যাতে হাতত লয় এইসমূহ পোহৰলৈ আনিবলৈ অসম ভাৰতবৰ্ষৰ চুকে কোণে এতিয়াও বহু ঠাইত বহু অন্ধবিশ্বাসৰ বলি হোৱাও আমি দেখিবলৈ পাইছোঁ সেই অন্ধবিশ্বাসসমূহ আৰু যি অত্যাচাৰসমূহ বৰ্বৰ অত্যাচাৰসমূহ যাতে নাৰীৰ ওপৰত শোষিত নাৰী শোষিত অৱহেলিত হোৱা আমি দেখিবলৈ পাই আহিছোঁ সেইবোৰ পদক্ষেপ হাতত ল'ব লাগে আৰু বৰ্তমান শিক্ষা ব্যৱস্থাটো আৰু অধিক উন্নত কৰিব পাৰে বুলি আমি ভাবোঁ